অসমৰ জনপ্ৰিয় সাংস্কৃতিক কেন্দ্ৰ বা পৰিৱেশনৰ স্থানসমূহ হৈছে নাট্য়মন্দিৰ বিহুতলী অথবা নামঘৰ আদি বিভিন্ন স্থানত অসমৰ নৃত্য গীত নাটক ইত্যদি অনুষ্ঠানসমূহ পৰিচালিত কৰা হয় এটা নামঘৰত মানুহ বহিব পৰা সংখ্যা এশৰ পৰা দুশৰ ভিতৰত হয় এটা নাট্যমন্দিৰত মানুহ বহিব পৰা সংখ্যা দুশ তিনিশৰ পৰা আৰম্ভ কৰি যদি নাট্য়মন্দিৰটো কিছু ডাঙৰ হয় তাত পাঁচশ পৰ্যন্ত মানুহ বহিবলৈ সক্ষম হয় ইয়াৰ উপৰিও কিছুমান প্ৰেক্ষাগৃহত নাটক নৃত্য আদি পৰিৱেশন কৰা হয় এই প্ৰেক্ষাগৃহসমূহত সৰ্বাধিক মানুহ বহিব পৰাকৈ আসন থাকে ইয়াত পাঁচশৰ পৰা সাতশ মানুহ লৈকে পৰ্যন্ত বহিব পাৰে অথবা সৰু প্ৰেক্ষাগৃহ হ'লে তাত তিনিশৰ পৰা পাঁচশ পৰ্যন্ত মানুহ বহিব পৰাৰ ক্ষমতা থাকে এই স্থানসমূহ বিশেষকৈ বজাৰ অথবা বিভিন্ন ভিৰ ভাৰ অনুষ্ঠানত অনুষ্ঠানৰ কাষতেই থাকে অথবা মূল ৰাস্তাৰ কিনাৰৰ ঠাইতে থাকে আৰু নামঘৰসমূহ বিশেষকৈ গাঁও অঞ্চলত দেখিবলৈ পোৱা যায় য'ত ভাওনাকে আদি কৰি শংকৰী কৃষ্টি সংস্কৃতি নৃত্যসমূহ পৰিৱেশন কৰিব কৰা যায় গতিকে এইখিনি সময়ত কোৱা যায় যে এই প্ৰেক্ষাগৃহসমূহ স্থান আৰু সময় হৈছে বিশেষকৈ ভাওনাসমূহ আমাৰ ৰাতিকৈ পৰিৱেশন কৰা হয় আৰু বিভিন্ন সাংস্কৃতিক কাৰ্য কলাপসমূহ সন্ধিয়াৰ পৰা বিশেষভাৱে আৰম্ভ কৰা দেখা যায় অৱশ্যে সময় সাপেক্ষে এই সাংস্কৃতিক কাৰ্যসমূহ কিছুমান পুৱাৰ ভাগতো আৰম্ভ কৰা দেখা দেখিবলৈ পোৱা যায়